মই ছবি আঁকি বহুত ভাল পাওঁ আৰু বিভিন্ন সময়ত যিটো বস্তু মোৰ আঁকিবলৈ মন যায় মই সেইটো আঁকিবলৈ চেষ্টা কৰোঁ আৰু বিশেষকৈ নিৰ্দিষ্ট বিষয় বা থীম বুলি ক'লে মই প্ৰতিকৃতি অংকন কৰি বহুত ভাল পাওঁ আৰু মই বিভিন্ন ধৰণৰ লোকসকলৰ প্ৰতিকৃতি অংকন কৰোঁ

হুবহু একেই হৈছেনে নাই সেইটো কৰিবলৈ চেষ্টা কৰোঁ যাতে প্ৰতিকৃতিখনৰ সৈতে চিত্ৰখন একেই হয়